হেল্ল' হয় দাদা আপোনালোকৰ তাত মই এটা অৰ্ডাৰ দিছিলোঁ কিন্তু অৰ্ডাৰটো যিটো মই দিছিলোঁ সেইটো প্ৰডাক্ট অহা নাই তাৰ ঠাইত মই বেলেগ এটা বেলেগ এটা প্ৰডাক্ট পাইছোঁ আৰু এইটো প্ৰডাক্টো মোৰ নহয়েই ত' আপোনালোকে এতিয়া চাওক কি কৰে মোৰ অৰ্ডাৰ চেক কৰক মই দিছিলোঁ আপোনাৰ নাইকিৰ জোতা এযোৰ আৰু আহিছে এয়াৰৰ জোতা এযোৰ দুয়োটা ভাষ্ট ডিফাৰেন্স আছে ত' সেইকাৰণে আপোনালোকে এবাৰ চেক কৰক আৰু মোৰ অৰ্ডাৰটো সোনকালে ক্লীয়েৰ কৰক কি হৈ আছে তাতে প প্ৰডাক্টো ঠিকেই পাইছোঁ প্ৰডাক্ট বক্সিং ঠিকেই আছে বাট যিটো ভিতৰৰ বস্তু সেইটো আপোনাৰ যিটো মই অৰ্ডাৰ দিছোঁ সেইটো নাই পোৱা বেলেগ এটা আহিছে সেইটোতো আপোনালোকৰ ভুল হৈছে বা আপোনালোকৰ ক'ৰবাত মিচমেটচ হৈছে বা আপোনালোকে কাৰ কাৰোবাৰ প্ৰডাক্ট কাৰোবাক দিছে সেইটো এবাৰ চেক কৰক আৰু মোৰ এইটো কমপ্লেইন মই আপোনালোকক দি আছোঁ যে মোৰ যিটো প্ৰডাক্ট হয় সেইটোৱেই মোক লাগিব বা মোক সেইটো ৰীফাণ্ড লাগিব আৰু সেইটো সোনকালে লাগিব মানে দুই তিনিদিনৰ কথা নাই একো নাই কিন্তু আপোনালোকে সোনকালে কৰি দিলে হৈ যাব বাট আপোনালোকে চাব যাতে উল্টা পুল্টা হৈ যাব মোকতো ইনষ্টেণ্ট লাগেই দৰকাৰ বাট আপোনালোকৰ এতিয়া নাই অহা এবাৰ চেক কৰিব এইটো আৰু মোৰ কমপ্লেইনটো এৰাইজ কৰি কিনি হেৰি কৰক